গছ গছনিসমূহ কটাৰ ফলতেই আচলতে আমাৰ প্ৰাকৃতিক যিটো পৰিৱেশ সেই পৰিৱেশটোৰ পৰা যথেষ্টখিনি প্ৰভাৱ পৰিছে আৰু সেইকাৰণে আমাৰ বৰ্তমান সময়ছোৱাত বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ

আমি যে এই সমাজখনতেই বসবাস কৰি আছোঁ বা এই সমাজখনৰেই আমি একো একোজন বাসিন্দা সেই বস্তুটো ভাবি নাচায় তেওঁলোকে কেৱল নিজৰ লাভালাভটো কথাই চেষ্টা কৰে লাভালাভটো কেনেকৈ বৃদ্ধি কৰিব পাৰি সেই বস্তুটোৰ ওপৰত তেওঁলোকে বেছি গুৰুত্ব দিয়ে কিন্তু সেইটো আচলতে মূল কথা নহয় আমি প্ৰত্যেকজনেই একো একোজন সমাজৰ সদস্য গতিকে আমি সমাজখনৰ কথা চিন্তা কৰিবই লাগিব এই পৃথিৱীখনত

এই গছ গছনিসমূহ কাটি দিয়াৰ লগে লগে আমাৰ আচলতে সমাজখনত কি প্ৰভাৱ পৰিছে সেই বস্তুটো তেওঁলোকে নিজৰ মগজুত ভৰাব লাগিব

গতিকে মই অন্য বিষয়সমূহকো গুৰুত্ব প্ৰদান কৰোঁ কিন্তু এই প্ৰাকৃতিক পৰিৱেশটোৰ ওপৰত এইটোৰ বাবে গুৰুত্ব প্ৰদান কৰিছোঁ কাৰণ বৰ্তমান সময়চোৱাত এই সমস্যাটো দিনক দিনে বেছিকৈ বৃদ্ধি পাবলৈ ধৰিছে